হয় কওকচোন অঁ হয় কওক

কওকচোন কি কি আগতেটো আপুনি দিছিলে হেৰি দিছিলে ন অঁ ৰজনীগন্ধা ৰজনীগন্ধা দিছিলে তাৰ পিছত আৰু মইটো পাহৰি গৈছোঁ পাইনআপেলটোও দিছিলে ন অঁ তেও সেই পাইনআপলটোও মানুহে বেছি বিচাৰিছিলে বাৰু বাকী মংগলদীপ ধূপো হয় কেনেকৈ কি দামটো হয় কওক

হয় হয়

হয় হয় আপুনি এতিয়া বৰ্তমান ক'ত আছে হয় হয় আপুনি যদি সময় উলিয়াব পাৰে এপাক আহি যাওক অলপ চেম্পল লৈ আহক হয়

অঁ হয় হয় ঠিক আছে বাৰু এতিয়া বাজিছে বাৰটা তেপন্ন অঁ তো মই আৰু আধা ঘন্টা চল্লিছ পঞ্চলিছমানৰ পিছত উলাম ঘৰৰপৰা হয় হয় মই বৰ্তমান ঘৰতে আছো বাৰু দোকানৰপৰা আহিলোঁ বাহিৰে বাহিৰে আপোনাক লগ কৰি আহিহে দোকান আকৌ খুলিম খোলা খুলিম আৰু হ'ব হ'ব দিয়ক